হেল্ল' বৰুৱা ৰেষ্টোৰেণ্ট হয়নে মই মাহমৰা গাঁৱৰ পৰা কৈছিলো আপোনালোকে ৰাতি এঘাৰ বজাত ইমান সময়ত আপোনালোকে অৰ্ডাৰ দিব পাৰিবনে ৰাতি ইমান দেৰি হ'ল যদিও ভাত বনাবলৈ মন নগ'ল গতিকে অৰ্ডাৰকে কৰিলে আপোনলোকে দিব পাৰিবনে নাই বাৰু এই গাঁৱত